অঁ কি কৰিছ

মানে এই কাললে কথাৰ কাৰণে ফোন মাৰিছিলোঁ আকৌ মানে মানে কি প্ৰজেক্ট এটা আছেতো প্ৰজেক্টৰ কাৰণে মানে আমাৰ মানে কলেজৰ লাইব্ৰেৰীত যোনখন বুক বিচাৰিছিলোঁ সেইখন নাই সেইকাৰণে মানে এই মানে ডিষ্ট্ৰিক্ লাইব্ৰেৰীত যাম বুলি ভাবিছোঁ কাইলে যদি ফ্ৰী আছো ওলাব পাৰিবি অঁ মানে তাত চাই চাবগে লাগিব যদি পাম প্ৰজেক্টটোতো দিব লাগিবই সিটোৰ কাৰণে মানে যাম বা বুলি ভাবিছোঁ অঁ তয়ো কিতাপ পঢ়িব পাৰিবি মোৰো প্ৰজেক্টটো হৈ যাব তাৰপিছত এতিয়া হেৰি আকৌ তাৰপিছত এতিয়া বাৰু ন তাকে হেৰি কি বুলি প্ৰজে্ক্ট মানে হেৰি আপোনাৰ এই এগ্ৰিকালছাৰ ওপৰত দিছে খেতিৰ ওপৰত দিছে মানে হেৰি কৰিবৰ কাৰণে যে জানোৱেইচোন এতিয়া মানে ছাইন্সৰ ষ্টুডেন্ট আৰু অঁ কল মই কল কৰিম বাৰু তোক মই এই বাৰটা চাৰে বাৰটা কৰিম আকৌ অলপ দেৰিকে যালেও বেয়া যে সেইটো কাৰণে দে ৰাখিছোঁ